মই পৰ্যটকৰ লগত কথা পাতি পাইছোঁ পৰ্যটকৰ লগত কথা পাতিলে বিভিন্ন ধৰণৰ কথা জানিব পাৰি তেওঁলোকে বিভিন্ন ঠাইত বিভিন্ন ঠাইৰ পৰা পৰ্যটকসমূহ আহে সেই পৰ্যটকসমূহৰ লগত কথা পাতিলে আমি যি ঠাইৰ পৰা পৰ্যটকসমূহ আহে সেই ঠাইৰ বিষয়ে আমি বিভিন্ন জ্ঞান আহৰণ কৰিব পাৰোঁ তেতিয়া আমি কিছুমান নজনা কথাও শিকিব পাৰোঁ মই বহুতো নজনা কথাই জানিছোঁ বা যিবিলাক ঠাইৰ পৰা পৰ্যটকসমূহ আহিছে আমাৰ ইয়ালৈ সেই ঠাইৰ পৰ্যটকসমূহৰ সেই ঠাইখিনিৰ বিষয়ে বা সেই ঠাইখনৰ বিষয়ে মই যিখন ঠাইত হয়তু মই কোনোদিন গৈ পোৱা নাই সেই ঠাইখনৰ বিষয়েও মই নোযোৱাকৈ বহুখিনি মোৰ অভিজ্ঞতা হৈছে মই বহুখিনি মানে তেওঁলোকৰ সেই পৰ্যটকসমূহৰ লগত কথা পাতি শিকিছোঁ